অঁ অসমলে এ গৈ পোৱা নাই যদিও কি কেইখনমান ৰাইড জেগালে গৈছোঁ যেনে যোৰহাট ইউনিভাৰ্চিটিলে গৈছিলোঁ ইউনিভাৰ্চিটিত যাওঁ তেনে একদম হেৰি ল'ৰা ছোৱালীবিলাকে তাত গৱেষণা হেৰি কৰি আছে ৰিচাৰ্ছ কৰি আছে সেয়া চালোঁ ৰাতিপুৱা পাঁচটা বজাতে উঠি আমি মাজনী মই আৰু দুগৰাকীমান ফুৰিবলে গৈছিলোঁ ফুৰিবলে যাওঁতেনে প্ৰায় তিনি কিলোমিটাৰমান ৰাস্তা আমি খোজকাঢ়িলোঁ খোজকাঢ়ি খোজকাঢ়ি আপোনাৰ চব চালোঁ আৰু চব চাইছোঁ আৰু ইউনিভাৰ্চিটিখনো তিনি কিলোমিটাৰ ভ্ৰমি গোটেই কাৰাখানা হেৰিঅৰ পৰা ধৰি চব চাই মেলি আহি আহি মেলি তেনেকে চাই মাছেৰে ভাত খালোঁ খাই মেলি

তাৰপিছত মামা ফুৰিবলে গ'লো হেৰি পোৰা বাংলালে গ'লোঁ পোৰা বাংলাৰ হোটেল এখনত সোমালোঁ ৰেষ্টুৰেণ্টত ৰেষ্টুৰেণ্টত ধুনীয়াকে চাহ খালোঁ পৰঠা খালোঁ খাই আহিলোঁ আহি পেলাই থাকি মেলি

পানী বটল লৈ তাৰ পৰা জেলেপি দোকানত সোমালোঁ জেলেপি ল'লোঁ তাৰ পৰা খুৰমা জেলেপি লৈ আমি ঠাণ্ডা পানীৰ সতে সেইখিনিতে বহি ইমান ৰ'দ মানে ৰ'দত মানে কেনিও যাব পৰা নাই তাৰ পৰা ৰ'দত এ হেৰি হোটেল এখনতে আমি বহি তাতে চাহ খালোঁ খাই মামা মামী ল'ৰাটো আমি একেলগে আহিলোঁ আহি ঘৰ পালোঁহি ঘৰলৈ আহি আহি পেলাই ঘৰলে আহি আহোঁতেনে যোৰহাটৰ পৰা আমি চব লৈ আহিছোঁ চিঙৰা জেলেপি কমলা আপেল ইয়াত আমাৰ ল'ৰা ছোৱালীবিলাকক বিলাই দিলোঁহি আৰু খালে ব'লে আৰু আমি আহি পেলাই আৰু গধূলি মাছ লৈ আহিছিলোঁ মাছে মাংসই ভাত খাই আৰু লাগে শুই আছোঁ আও তাৰপাছত আকৌ ধেমাজিলে গ'লোঁ ধেমাজিত আমাৰ মায়ে আমাৰ জেঠাই ছোৱালী এজনীৰ জোঁৱাই এটা ঢুকালে তাত খবৰ ল'বলৈ বুলি গৈছিলোঁ ধেমাজি এইখন কৃষ্ণপুৰলে গৈছিলোঁ আমি সেইকণ জেগা এইবাৰহে গৈছোঁ আৰু গাড়ী ভাড়া কৰি গ'লোঁ আমি দহজনী মানুহ গ'লোঁ আমাৰ পৰিয়ালৰে আমাৰ জেঠাই জেঠাইৰ জীয়েকৰ জোঁৱায়েকটো হায়দৰাবাদত আছিলে হায়দৰাবাদতে ঢুকালে তাৰ পৰা আমি ইয়াৰ পৰা খবৰ ল'বলৈ গৈছিলোঁ গাড়ী ভাৰা কৰি আমাৰ দহজনী মানুহ গৈছিলোঁ আমি দহজনী গৈ মাত লগাই তাৰ পৰা আমাৰ মিতিৰৰ মানুহ এঘৰতে মাছেৰে মই ভাত বনালোঁ আমি চবেই খাই বৈ আহিছোঁ